আমাৰ গাঁৱত কেইবাখনো গেলামালৰ দোকান আছে সুনীল দাৰ দোকান পিণ্টুৰ দোকান অনিল দাৰ দোকান কণভাই দাৰ দোকান কিন্তু আমাৰ ঘৰৰ একেবাৰে কাষতে আছে পিণ্টুৰ দোকানখন তাত প্ৰায় সকলোখিনি সামগ্ৰীয়ে পোৱা যায় গেলামালৰ কেতিয়াবা কেতিয়াবা আমি তাৰপৰা দুই এপদ বস্তু নিকিনা নহয় হ'লেও টাউনৰ দোকানৰ দামতকৈ অলপ হ'লেও ঊনৈছ বিশ হয় কাৰণ টাউনৰ পৰা তেওঁলোকে বস্তুবোৰ কিনি আনিব লাগে যে গাড়ী ভাড়াৰ বাবদ দুই এটকা বেছিকৈ লয় কিন্তু আমাৰ কাৰো সেই ক্ষেত্ৰত একো আক্ষেপ নাথাকে যিহেতুকে আমি প্ৰয়োজন সাপেক্ষে লাগ বুলিলতে বস্তুটো ৰাস্তাটোৰ সিটো পাৰেই পাওঁ গতিকে আমি দুই এটকা বেছিকৈ ল'লেও আমি বেয়া পাব লগীয়া একো নাথাকে বাকী সকলো কেইখন দোকানৰ লগতে আমাৰ ভাল কিন্তু ওচৰতে যে পিণ্টুৰ দোকানখনত আমি বস্তুবোৰ পাওঁ সেইকাৰণে আমি তাৰ পৰাই প্ৰায়বোৰ বস্তু কিনো কেতিয়াবা দুই এটা দৰ দাম নকৰা নহয় কিন্তু আমি সেই দাম দৰত ধৰি নাথাকোঁ যিহেতু আমি টাউনৰ পৰা বস্তুখিনি আনিবলৈ গ'লে আমাৰ গাড়ী ভাড়াৰ বাবদ পঞ্চাছ ষাঠি টকা এটা বস্তু কিনি আনিবলৈ যাওঁতেই লাগিব সেইকাৰণে আমি এটকা বা দুটকা বস্তুৰ ইফাল সিফাল হ'লেও তাৰ পৰাই প্ৰয়োজন সাপেক্ষে দুই এটা বস্তু কিনো ঘৰত হঠাতে আলহী আহিলে ডিম দুটাই লাগে বা পাপৰ এপেকেটেই লাগে বা চেনী নাথাকিলে হঠাতে ঘৰত চেনীকে আনিলো বা প্ৰয়োজনীয় ইটো সিটো বস্তু আমি তেওঁৰ দোকানতে লাগ বুলিলতে পাওঁ সেইকাৰণে আমি তেওঁৰ পৰাই দুই এটা বস্তু কিনো